এই ঘৰতে নেকি অঁ অঁ এতিয়া কি কৰিব আৰু বেকাৰ কেলা পঢ়ি শুনি হলি আৰু এতিয়াও কেলা ঘৰত বহি থকা বাদে কাম চামটো একো নায়ই জেণ্টছৰ এডভাৰ্টিছিং ময়ো সেইটো পাইছোঁ কিন্তু এইটোত কাম নহ'ব তাৰ সেইটোৰ এম বি এ হোৱা লাগিব যিটো পোষ্ট ওলাইছে তাত তাৰ যা হয় তাত তাৰ এম বি এ ছম বি এ কৰা লাগিব তাকো স্মাৰ্ট বজাৰতা লাগে আৰু যদিতোৰ এক্সপেৰিয়েঞ্চ আছে পাঁচ বছৰমান তেতিয়া তই পাৰিবি তাৰেটো কিহৰ এক্সপেৰিয়ঞ্চ আছে সেই পঢ়া বাদ দি

অঁ ডি এম পাবলৈ হ'লেও তিনিবছৰমান এক্সপেৰিেঞ্চ লাগে

বিশালত ভাল হ'ব কিন্তু পেকেজটো কম দিয় আৰু ছেলোৰীটো নাই চাৰে ন হাজাৰান টকা পাবি পি এফ চি এফ কাটি মেলি ৰিলায়েসৰ ভাল পাবি এতিয়াতো নতুন জইনিংখিনি বাৰ হোজাৰ টকা ওপৰত আহিব ইষ্টাফে গতিক সেইকাৰণে আৰু বি এ পাছ কৰি পেলে ইষ্টাফত সেৱাবোলৈ বেয়া আৰু দেই ইষ্টাফত কৰিলেহে তই এতিয়া ডাঙৰ পোষ্টটােত পাবি নহ'লেতো এম বি এ চেম বি এ কৰিব লাগিব নহ'লেটো প্ৰব্লেম দিব

ভাবিছোঁ কেতিয়া প্ৰমোশনৰ কথাটো ত' পটককে পাই লৈয়টো প্ৰমোশনটো অঁ সোমাই ল'ব লাগিব কিবাকে কথাটো ভাবিছোঁ মই ঘৰতো আলোচনা কৰিছে এই এনেই ঘৰত বহি থকাতকে যা দি দে চিভিখন যদিও যাওঁ ওলাবি তেতিয়া গৈ চি ভি চবতে দি আহিমগৈ আৰু ডিলাৰ চিলাৰটো দিব পাৰি ডিলাৰত কিন্তু পইচাটো কম দিয়ে ডিলাৰত তিনি হাজাৰ টকা চাৰি হাজাৰ টকা দিব মাহে

আৰু ইয়াতে জুডিঅ' চুডিঅ' আহিব আৰু ৰিলায়েন্স স্মাৰ্ট বজাৰ আহিব তেতিয়াতো দিব পাৰিবি আৰু অঁ তেতিয়া হয় বাৰু তাকে মই সেইকাৰণে তোলৈ ফোন কৰিছিলোঁ যদি হয় বোলো বই তেতিয়া টাউনত গৈ দি মেলি আহোঁ ইমানোটো প্ৰব্লেম নাই অঁ এতিয়া আজিতো যাব নোৱাৰা আজিটো এতিয়া টাইম গ'ল আৰু কাইলৈ মানে যাওঁত বই দুইটায়ই অঁ তেতিয়াে ময়ো গৈ আছোঁ দে তয়ো আহ ওলাই তেতিয়া চিভিখন আজি কাইলে দি দিম আৰু হ'ব দে দে হ'ব